হয় মোৰ ক্ষুদ্ৰ হস্ততাত ব্যৱসায়টোৱে মোৰ স্থানীয় সমাজখনলৈ এনেধৰণে অৰিহণা যোগাইছে বুলি মই ক'ম যে মোৰ দেখি বা মোৰ অনুপ্ৰেৰণাত স্থানীয় আন আন মহিলাসকলেও বোৱা কটাত গুৰুত্ব দিবলৈ লৈছে আৰু যিবোৰ কাপোৰৰ মূল্য আগতে অধিক আছিল এতিয়া মই কৰা ব্যৱসায়টোৰ কাৰণে অন্ততঃ অকণমান হ'লেও কমত কাপোৰবিলাক গ্ৰাহকসকলৰ মাজলৈ গৈছে তেওঁলোকেও সেইটো ক্ষেত্ৰত অকণমান হ'লেও সকাহ অনুভৱ কৰিছে লগতে আন আন তাত বোৱা শিপিনীসকলেও অন্ততঃ কাম কৰিবলৈ মনত অনুপ্ৰেৰণা বা সাহস পাইছে বুলি মই ভাবিছোঁ